এই অঞ্চলত সকলোবোৰ মানুহে সকলোবোৰ অনুষ্ঠান মিলি জুলি উদযাপন কৰে যেনেকৈ এটা অনুষ্ঠান আমাৰ কলেজতে পাতা অনুষ্ঠান হৈছে সৰস্বতী পূজা আমি সকলোৱে মিলি বহুত দিন আগৰ পৰা যা যোগাৰবিলাক কৰি থাকোঁ কেনেকৈ ডেক'ৰেশ্যন হ'ব কি হ'ব খোৱা খানাত কি হ'ব সেইবোৰ মিলি পেলাই তাৰপিছত আমি পাতোঁ বহুত ভাল লাগে অকল আমাৰ কলেজ বুলিয়েই নহয় যিমানেই শিক্ষা অনুষ্ঠান আছে তেজপুৰৰ সবতে সৰস্বতী পূজা পতা হয় পূজা তাৰপিছত আৰু এটা আছে যেনেকৈ দূৰ্গা পূজা দূৰ্গা পূজা বহুত জেগাতেই পতা হয় আৰু সকলোৱে ওলাই পেলাই মানে যি ধৰ্মৰে লোক নহওঁক কিয় দূৰ্গা পূজাত সকলোৱে এবাৰ হ'লেও ওলাবই ঘৰৰ পৰা ফুৰিবলৈ মা মাৰ মূৰ্তিটো চাবলৈ তেনে ধৰণে বিহু পতা হয় বিহু মানে য'তেই বিহু ফিল্ড থাকে তাতেই বিহু পতা হয় মুকলি বিহু পতা হয় তাৰপিছত শিক্ষা অনুষ্ঠানবোৰত বিহু পতা হয় অনান্য আজিকালি নতুনকৈ অনান্য যেনেকুৱা ধৰণৰ অনুষ্ঠান নহওঁক কিয় বিহু সকলোতেই পতা হয় আৰু ভাল লাগে কিবা এটা